ভ্ৰমণত যাওঁতে ট্ৰেইনত আমাৰ ইয়াৰ পৰা গৈ গৈ থাকোঁতে ঠিকেই লাগে বিহাৰৰ এইডখৰত মানে মানুহবিলাকে আমাৰ অলপমান দিগদাৰ হয় তেখেতলোকে এই যেতিয়া বিহাৰ সোমোৱা লগে লগে তেখেতলোক খুব ভিৰ ভাৰ হয় তেখেতলোকে আমাক এইটো ৰিজাৰ্ভেচনতো বহিবলৈ আহে সেই তেতিয়া সেই তেনেকৈ ভ্ৰমণত অলপমান যাওঁতে অলপ তেখেতলোকৰ পৰাই অলপমান অশান্তি পাইছিলোঁ তেতিয়া আজিকালি অৱেশ্য ভাল হ'ল